অসমীয়া ভাষাৰ সৈতে জড়িত থকা কেইটামান সাংস্কৃতিক অনুষ্ঠান আৰু সভা হৈছে বিহু উৎসৱ অসমীয়া সাহিত্য উৎসৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ভাষা দিৱস উদযাপন নাটক আৰু সাংস্কৃতিক অনুষ্ঠান পুথিমেলা এই অনুষ্ঠানসমূহ অসমীয়া ভাষা সজীৱ ৰখাত আৰু মানুহৰ মাজত সংযোগ স্থাপন কৰাত সহায় কৰে বিহু উৎসৱ বিহু অসমৰ আটাইতকৈ ডাঙৰ উৎসৱ বিহুৰ তিনিটা প্ৰকাৰ আছে ৰঙালী বিহু কঙালী বিহু আৰু ভোগালী বিহু এই উৎসৱসমূহ কৃষি প্ৰকৃতি আৰু খাদ্যৰ সৈতে জড়িত বিহু উৎসৱত মানুহে অসমীয়া ভাষাৰ বিহুগীত গায় সেই গীতৰ তালে তালে নৃত্য কৰে যি উৎসৱক আনন্দময় কৰি তোলে অসমীয়া সাহিত্য উৎসৱ এই অনুষ্ঠান অসমৰ সাহিত্যপ্ৰেমী লোকসকলৰ বাবে লেখক কবি আৰু পাঠকসকল একত্ৰিত হৈ নিজৰ কামৰ ওপৰত আলোচনা কৰে এই উৎসৱ অসমীয়া ভাষাক শক্তিশালী কৰি তুলিবলৈ এক অতি উত্তম পথ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী শ্ৰীমন্ত শংকৰদেৱ এগৰাকী মহান সন্ত শিল্পী আৰু লেখক তেওঁৰ অসমীয়া ভাষাৰ ৰচনা বহুত গুৰুত্বপূৰ্ণ এই দিনটোত মানুহে তেওঁৰ গীত গায় নাটক মঞ্চষ্ঠ কৰে আৰু তেওঁৰ লিখনি পঢ়ে ভাষা দিৱস উদযাপন অসমীয়া ভাষা দিৱস অসমীয়া ভাষাক সন্মান জনোৱাৰ দিন এই দিনটোত বিদ্যালয় আৰু বিভিন্ন সংগঠনে ৰচনা প্ৰতিযোগিতা বিতৰ্ক আৰু কবিতা আবৃত্তিৰ আয়োজন কৰে ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ মাজত অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বৃদ্ধি হয় নাটক আৰু সাংস্কৃতিক অনুষ্ঠান অসমীয়া ভাষাত নাটক আৰু নাট্য প্ৰদৰ্শন খুবেই জনপ্ৰিয় বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিনটোত নাটকৰ আয়োজন কৰা হয় এই অনুষ্ঠানসমূহ স্থানীয় কাহিনীৰ অভিনয় কৰা হয় পুথিমেলা অসমীয়া পুথিমেলা অত্যন্ত আকৰ্ষণীয় লেখকসকলে নিজৰ পুথি বিক্ৰী কৰে আৰু মানুহে সেইবোৰ কিনি পঢ়ে এই মেলাবোৰত বহু সময়ত অসমীয়া ভাষাত আলোচনা আৰু বিতৰ্ক কৰা হয় কিয় এই অনুষ্ঠানসমূহ গুৰুত্বপূৰ্ণ এই অনুষ্ঠানসমূহে মানুহৰ মাজত ভাষাৰ প্ৰতি গৌৰৱ আৰু সন্মান জনায় ই সৰু ডাঙৰ সকলোকে একত্ৰিত কৰে আৰু অসমীয়া ভাষাক ভৱিষ্যত প্ৰজন্মলৈ লৈ যায় অসমীয়া সংস্কৃতি উদযাপন কৰি মানুহে নিজৰ শিপাক জীয়াই ৰাখে এই অনুষ্ঠানসমূহ কেৱল আনন্দৰ বাবে নহয় ই পৰম্পৰা আৰু ভাষাৰ প্ৰতি সন্মান শিকায়